এই দাঁত বিষৰ কাৰণে মানে সেই টুথপেষ্ট মানে বেছি ভাল ডাৱৰলালটো টুথপেচতকৈ ডাৱৰলালটো মানে কি মোৰ এতিয়া সেই দাঁতৰ গুৰিত তেজ ওলাইছিলে তেজ ওলোৱা ভাল হৈ গ'ল আকৌ ব্ৰাছটো মাৰি দিব লাগে মুখখন ফৰফৰীয়া লাগে গোন মুখৰ গোন ভাবো নাইকিয়া হয় সেইটো কাৰণে সেইটো ভাল আৰু আমাৰ ছোৱালীকেইজনী বাৰু এইবোৰ কলগেটো মাৰে আকৌ হেৰি চেনচোদেন্স সেইবোৰো মাৰে সেইকেইটাও ভাল বাৰু সেইকেইটা বেয়া নহয় কিন্তু ডাৱৰলালটো মই অতি প্ৰিয় পালোঁ মোৰ কাৰণে এই যে এই তহঁতৰ ল'ৰাটোৰো দাঁতৰ বিষ হৈছে সেই তাৰ দাঁত ডাৱৰলালটো লগাবলৈ দিবিচোন দাঁতৰ বিষটো নাইকিয়া হৈ যাব মই কিন্তু বহুত ভাল পালোঁ আকৌ সেইটো কাৰণে দেই ইনেও অন্যৰ কাৰণে কেনেকুৱা নাজানো কিন্তু মোৰ কিন্তু সেইটো খুব ভাল পালোঁ ডাৱৰলালটো কলগেটটোও ভাল বাৰু কলগেটটো আমাৰ ছোৱালীকেইজনীয়ে সানিয়ে থাকে বাৰু ছোৱালীকেইজনীয়ে কলগেটেই সানে অঁ মোন মোৰ মানত মানে এইটো ডাৱৰলালটো মানে মই বেছি ভাল পালোঁ দাঁত বিষৰ মানে অতি প্ৰিয় আৰু দাঁতৰ গুৰিৰ তেজ ওলোৱা বন্ধ কৰি দিলে মোৰ আৰু মানে মুখৰ গোন্ধ এটা ওলাই যেন নহয় সেই গোন্ধটো নাইকিয়া হৈ গ'ল সেইকাৰণে মানে তাৰ সেইটো বহুত ভাল পালোঁ